হেল্ল' অঁ অঁ ঘৰত আছোঁ ঘৰত আছোঁ ঘৰত আছোঁ তুমি মই এই ঘৰতে এই কিবা কিবি ঘৰুৱা কাম কৰি আছোঁ অঁ অঁ মইও গম পাইছোঁ বাৰু তেওঁলোকৰ ঘৰটো বনাই মানে বিল্ডিং অৰ্ডাৰ আহিছে অঁ চৰকাৰী পইচাটো আহিছে বোলে অঁ চেংঞ্চন হৈ গতিকে ঘৰটো বনাব লাগে অঁ তুমি গম পাইছাই চাগে এতিয়া হেৰি নহয় এই ঘৰ এতিয়া বিদ্যালয়ৰ ঘৰটো ভালকৈ বনাই দিব লাগে এতিয়া আমিবিলাক ধৰি লোৱা অভিভাৱকহে হয়নে এতিয়া চৰকাৰী আঁচনি কেনেধৰণে পইচাটো আহিছেতো কেনেকৈ পইচাটো সোমায় সোমালে চাগে এতিয়া হেডমাষ্টৰৰ লগত পৰামৰ্শটো কৰি এই বিদ্যালয়খনৰ ঘৰটো বনাই দিব লাগে আমি ধৰি লোৱা সেইবোৰ দায়িত্ব মানে প্ৰকৃততে হেডমাষ্টৰৰ এই মানে মিস্ত্ৰী অভিভাৱক হিচাপে আমাৰ দায়িত্ব কিছুমান আছে যেনে ধৰি লোৱা মিস্ত্ৰী কাক দিব তেওঁলোকে হাজিৰাই ল'বনে ঠিকাই ল'ব স্কুৱাৰ আজিকালিতো স্কুৱাৰ ফুটেই কৰে কিন্তু তেওঁলোকে বুজি নাপায় স্কুৱাৰ ফুটটো ক'ত লয় তেওঁলোকে মানে এতিয়া যিবিলাক গ্ৰাউণ্ড ফ্লৰ বনায় সেইবিলাক আচলতে ঠিকা ল'ব লাগে নতুবা হাজিৰা ল'ব লাগে কিন্তু তেওঁলোকে বিচাৰে স্কুৱাৰ ফুট মানে মিস্ত্ৰীবিলাকৰ প্ৰফিট এটা হয় বেছিকৈ গতিকে আমি সেই স্কুৱাৰ ফুটত লোৱা মিস্ত্ৰীক নিদিওঁ কেতিয়াও হয় ঠিকা ল'ব নহয় হাজিৰা কৰিব আমি মানে অভিভাৱকবিলাকে মানে প্ৰধান শিক্ষকজনক বুজাই দিম আমি অঁ ঘৰটো ঘৰটোও ওলাব লাগিব ল'ৰা ছোৱালীবিলাকে সোনকালে মানে হেৰিটো পাব লাগিব কাৰণ ঘৰৰ যিটো ঘৰ জৰাজীৰ্ণ ঘৰ এটা হৈ আছে আৰুতো তাত ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ ভয় লাগে ভিতৰত সোমাই থাকোতে ভয় লাগে হয়নে গতিকে আৰু ইফালে পইচাটোও চাব লাগিব পইচাটোৱে ঘৰটো আঁতিব লাগিব অঁ আমাৰ কামটোও ভাল হ'ব লাগিব যিহেতু এটা আমাৰ অঞ্চলৰ এটা ৰাজহুৱা অনুষ্ঠান হয়নে বাৰু সবফালে চাব লাগিব অঁ বস্তুটো সেইটো আমি যদি ৰাইজ সহযোগত থাকোঁ ৰাইজ মানে প্ৰধান শিক্ষকজনৰ লগত আমি ৰাইজ যদি সহযোগত থাকোঁ কেতিয়াও মানে নিম্নমানৰ মেটলছটো নাহে সেইটো আমি মই ডেফিনেটলি ক'ব পাৰোঁ খালী প্ৰধান শিক্ষকজনক আমি সহযোগ কৰিব লাগিব আৰু তেখেতকো আমি বুজাই থৈ দিম কৰিবই লাগিব গতিকে আমি কোনোবা এদিনা আমি প্ৰধান শিক্ষকৰ ওচৰলৈ গৈ কথাখিনি প্ৰধান শিক্ষকজনক ভাল ধৰণে বুজাই দিম হয়নে বাৰু আমি মিস্ত্ৰীও তেনেকৈ চাব লাগিব কোনজনে কৰিলে ভাল হ'ব মিস্ত্ৰী কাৰণখিনি ক'লোৱেই নহয় কেনেকুৱা মিস্ত্ৰী হ'ব লাগিব আৰু আমাৰ অঁ অঁ বুজাব লাগিব অঁ আমি মানে নিৰ্ভয়ে লৈ সেইখিনি পঠিয়াব পাৰোঁ ঘৰটোৰ ভিতৰত সোমাবলৈ হয়নে বাৰু আজি অকল তোমাৰ মোৰ ল'ৰা ছেৱালীকেইটাই ল'ৰা ছোৱালী নহয় নহয় আৰুতো প্ৰত্যেক অভিভাৱক আছে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিও আছে অঁ আমাৰ ৰাজহুৱা আমাৰ অঞ্চলৰ এটা গৌৰৱ সেই অনুষ্ঠানটোৱেই অঁ হেৰি এই বিদ্যালয়লৈ কোনদিনা আহিবা জানো মোক খবৰটো দিবাছোন আমি প্ৰধান শিক্ষকৰ লগতো আলোচনা কৰিব লাগিব নহয় অঁ সোমবাৰ দিনাই গৈ পেলাই আমি মানে দুপৰীয়ালৈকে ল'ৰা ছোৱালীবিলাক লেজাৰ দি থৈ অঁ সেইটো সময়তে থাকিব তেতিয়া তেখেতসকলৰ লগত আমি আলোচনাটো কৰি তেখেতকো পৰামৰ্শ দিব পাৰিম আৰু কিবা এটা অঁ অকল তুমি মইয়ে নহয় নহয় আৰুতো দহজন আহিব নহ্ তেনেকৈ বহুত অভিভাৱক আছে অঁ ন ছাৰে সময় নাপাবও পাৰে হ'লেও দিব চাগ দিম বুলি ভাবিব পাৰে প্ৰধান শিক্ষকৰ দায়িত্ব আছে যে অঁ দিব দিব চাগে কিন্তু হ'লেও তুমি মই আগতীয়াকৈ গম পাওঁ আমি আগতীয়াকৈ অকণ সজাগ হৈছোঁ আৰু অঁ তেখেতে কিবা এটা সুধিলে ক'ব পৰা হ'বলৈ কিবা এটা পৰামৰ্শ দিব লাগিব নহয় সেইকাৰণে তুমিয়ে মই সজাগ হৈছোঁ আমি ওচৰ চুুবুৰীয়া হিচাপে আছোঁ এতিয়া অঁ ঘৰটো ভেটি প্লেনটো আগৰো ওখ বাৰু তাতে আৰু এফুট মানে ওখ কৰিলে হৈ যাব অঁ অঁ

অঁ এতিয়া মনি অঁ অঁ গতিকে কাঠখিনিও চাব লাগিব টিংপাটখিনিও চাব লাগিব সকলোবোৰ চাব লাগিব আৰু ল'ৰা ছোৱালীয়ে মানে মনোৰমে তাত থাকি অকণ ৰঙীয়াল মনৰ হৈ থাকিব পৰাকৈ মানে ৰং বিৰং কৰি দিব লাগিব লাগিব অঁ লাগে লাগে আমাৰ স্কুলখনত বাৰু সেই সেইবিলাক সেইবিলাকৰ সমস্যা নাই আমাৰ স্কুলৰ সকলোবোৰ ঠিকে আছে ইমান সমস্যা নাই কিন্তু এই বেলেগ স্কুলৰ বাৰু বেলেগ কথা বাৰু দেখিছোঁ কিছুমান স্কুলৰ ঠিক আছে হ'ব আমি যাম একেলগে যাম দেই অঁ হ'ব অঁ